ভাৰতবৰ্ষই বৰ্তমান উদ্যোক্তাসকলৰ বাবে এক নতুন সময়ৰ মাজেৰে গৈ আছে কাৰণ ভ'কেল ফ'ৰ ল'কেল নামৰ ধাৰণাৰ দ্বাৰা প্ৰত্যেকজন উদ্যোক্তাসকলক সুখৰ আশ্বাস প্ৰদান কৰি ব্যৱসায়ৰ ফালৰ পৰা স্বদেশত উৎপাদিত বস্তুবোৰৰ চাহিদা বৃদ্ধি কৰাত চৰকাৰে ব্যৱস্থা হাতত লোৱা দেখা গৈছে নতুন ব্যৱসায় কৰিবলৈ আগবঢ়া লোকসকলক চৰকাৰে টকা পইচা সাহাৰ্য্য় প্ৰদান কৰিবৰ বাবে বিভিন্ন ধৰণৰ স্কিমবোৰ আগবঢ়াই আহিছে অসমত গামোচা আৰু সূতাৰ উৎপাদন কৰা লোকসকলৰ ব্যৱসায় টনকিয়াল কৰিবৰ বাবে তেওঁলোকৰ বাহিৰে আন কাৰোবাৰ পৰাও কিনিব নোৱাৰা ব্যৱস্থা হাতত লোৱা দেখা গৈছে যাৰ ফলত কষ্ট কৰা উদ্যোক্তাসকলে তাৰ উচিত মূল্য গ্ৰহণ কৰিব পাৰিব ইয়াৰ দ্বাৰা আমি এইটোকে বুজিব পাৰোঁ যে চৰকাৰে নতুন ব্যৱসায়ক সমৰ্থন কৰাৰ বাবে বিভিন্ন ধৰণৰ স্কিম তথা সাহাৰ্য্য় প্ৰদান কৰি চৰকাৰক ব্যৱসায়ৰ ফালৰ পৰা বিভিন্ন ধৰণে টনকিয়াল কৰিবলৈ চেষ্টা কৰিছে